কওক লোকেল চব্জি কি চবজি লাগে আপোনাক অঁ অঁ এইকেইটা বৰ্তমান আছে বাৰু আছে অঁ নাই নাই এইটো সাৰ নিদিয়া এইটো একদম ঘৰৰ একদম ঘৰৰ অঁ অঁ এনেই কিমানমান লাগে আপোনাক বিছ কেজি আপোনাক ৰঙালাও কিমান লাগে

পিচ অঁ

তিয়ঁহটো আছে অঁ তিয়ঁহটো আপোনাৰ ইমান ডাঙৰটো নহয় আপোনাৰ এই ন মিডিয়াম ছাইজটো আছে

শাক আপুনি হেৰি পাব এতিয়া বৰ্তমান জিলিমিলি আছে খুতৰা আছে আৰু আপোনাৰ এই লাই আহিছে লাইকেইটাও বৰ ভাল নহয় মানে এইবিলাক অলপ দৰৱ চৰৱ দিয়া মানে গেলি যাব দু আজি যদি লৈ যায় কাইলৈ তেন্তে অঁ অঁ এইকেইটা আপোনাৰ জিলিমিলি আৰু ক খুতৰাটোৱে পাব আৰু এইকেইটা মানে ফ্ৰেছ পাব অঁ একদম ফ্ৰেছ পাব অঁ এইটো কিমান বান্ধিম একশ একশ মুঠিমান

এতিয়া আপোনাৰ এতিয়া শাক লাগিব ৰঙালাও লাগিব তাৰপিছত জিকা লাগিব অঁ অঁ এইকেইটা মানে ক'ত ডেলিভাৰী কৰিম এইটো নে আপুনি নিজে আহিব অঁ অঁ এনেই কেইটামান বজাত আহিব অঁ আমাৰ এই চাৰে চাৰিটামান বজাত মানে হোলছেলাৰ বন্ধ হ'ব অঁ ঠিক আছে খালী আপুনি অহাৰ আগত ফোন এটা কৰি ল'ব অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে